ভাৰতৰ কিছুমান পৰ্যটকৰ ঠাই হ'ল জগন্নাথ জগন্নাথত মই গৈছিলোঁ তাত জগন্নাথ মন্দিৰ ঘূৰিছিলোঁ সাগৰত গৈছিলোঁ সাগৰত গা ধুইছিলোঁ তাত যিবিলাক জেগা আছে যেনে ঘুমছাৰ বাৰী বুলি কয় এইবিলাক জেগা ঘূৰিছিলোঁ ফুৰি ফুৰি চাইছিলোঁ এইবিলাকত তাৰ পিছত আমি মাতাজী মন্দিৰ গৈছিলোঁ মাতাজী মন্দিৰতো মাতাজীৰ মন্দিৰ দৰ্শন হৈ আমি তাৰ পৰা ঘূৰি আহি এইফালে গৈছিলোঁ কন্যাকুমাৰী কন্যাকুমাৰীতো সাগৰৰ মাজত বিবেকানন্দৰ হেৰি আছে মূৰ্তি আছে সাগৰত মাজত যাব লাগে ফেৰীদি তাতো গৈছিলোঁ আমি এইফালে হৰিদ্বাৰত গৈছিলোঁ হৰিদ্বাৰত গংগাত আমি গা ধুইছিলোঁ আৰু আশে পাশে এলেকাৰ মন্দিৰ ঘূৰিছিলোঁ ৰাম মন্দিৰ শিৱ মন্দিৰ ৰামজোলা লক্ষণজোলা এইবিলাক আমি হৰিদ্বাৰতে চাইছিলোঁ